ফুল মই ভাল পাওঁ ফুলৰ গোন্ধটো ভাল পাওঁ তাৰপাছত আৰু ফুল মই ৰুই ভাল পাওঁ ঘৰত মোৰ এখন বাগিচা আছে আৰু তাৰপিছত আৰু হেৰি বাগিচাত বাগিচাটো গো গোন্ধটো লৈ ভাল পাওঁ তাৰপিছত আৰু তাৰপিছত সেইকাৰণে মই ফুলটো যেতিয়া ফুলি থাকে তেতিয়া গোন্ধটো ভাল লাগে সেইটো পৰিৱেশত থাকি যাতে ভাল লাগে সেই ধৰণে ফুল ৰুই ভাল পাওঁ ফুল ৰুই ভাল পাওঁ তাৰপিছত মোৰ সেইটো কাৰণে ফুল ফুল মই ঘৰলৈ আনি যিমানে হেৰি নহওক দাম নহওক মই ফুল আনি হেৰি ঘৰত ৰুই দিওঁ তাৰপিছত আৰু ফুল মই ভাল পাওঁ গোন্ধটো ভাল পাওঁ মই সেইটো কাৰণে আৰু ফুলো আঁকি ভাল পাওঁ ফুল আঁকো ৰঙ দিওঁ ফুল ৰঙ দিওঁ আৰু ফুল দেখিলে ভালো লাগে আৰু য'তেই ফুলি নাথাকক ফুলটো আনি যাতে ঘৰত ৰুই দিওঁ তেনেকুৱা লাগে আৰু আৰু কিনি আনিবও মন যায় মই মানে ফুলৰ গোন্ধটো যেনেকুৱা সৌন্দৰ্য লাগে আৰু ৰাতি যেনেকুৱা ফুল ফুলি থাকে সেই গোন্ধটোকে যাতে লৈ থাকিম লৈ থাকিম যেন সেনেকুৱা লাগে সেনেকুৱা এটা লাগে ফুলটো মানে এনেকুৱা ভাল বস্তু মানে ফুলৰ গোন্ধটোও ভাল লাগে তাত থাকিও ভাল লাগে এনেকুৱা মানে আৰু ফুলটো মানে মানুহৰ মনটোও প্ৰফুল্ল কৰি উঠে দেখিও ভাল লাগে আৰু গোন্ধটো লৈয়ো ভাল লাগে সেইটো কাৰণে আমি এখন ঘৰৰ ওচৰতে গাৰ্ডেন বনাওঁ সেই গাৰ্ডেনখনত যাতে ধু নানান ধৰণৰ ফুল ফুলি থাকে ৰঙা বগা নীলা সেউজীয়া যিমান ধৰণৰ নহওক কিন্তু সেই দেখি ভাল লাগে সেইকাৰণে আমি সেইকাৰণে আমি বাগানত নানান ধৰণৰ ফুল ৰুই দিওঁ যাতে বিভিন ৰঙা ৰঙা হওক বগা হওক যিটোৱে নহওক মানে নানান ধৰণৰ গোন্ধ আহে যি ফুলৰে নহওক মানে সেই ফুলৰে গোন্ধ আহে ন বিভিন্ন ধৰণৰ ফুলৰ হেৰি হয় ফুলৰ গোন্ধ আহে সেইটো কাৰণে আমি মানুহৰ ঘৰত ফুল দেখিলেও আমি সেই ফুলটোৰ ওচৰত যাওঁ যাতে গোন্ধটো লৈ কেনেকুৱা লাগে আকৌ যাতে আমি সেই ফুলজোপা যাতে মানুহৰ ঘৰত মানুহৰ ঘৰত মানুহৰ ঘৰৰ পৰা আমি যাতে ঘৰত আকৌ আনি ৰুই দিব পাৰোঁ ধৰক আমাৰ ঘৰত যিমানে ফুল নাথাকক আকৌ আমি বেলেগৰ পৰা আকৌ আনি দিব পাৰোঁ মোৰ বাগানখন যাতে চবতকৈ ধুনীয়া হৈ থাকে এইটো ভাবোঁ আকৌ যাতে বেলেগ ফুল আমি ক'ৰবাত পাওঁ নেকি বা দোকানত বজাৰত পাওঁ নেকি বিচাৰি ফুৰোঁ বা পালেও আমি আনি দিব আনি পেলাই ঘৰত ৰুই দিওঁ বাগানত যাতে চবৰ বেলেগৰ বাগানতকৈ মোৰ বাগানখন সৌন্দৰ্য হৈ থাকক সেইটো ভাবোঁ সেইটো ভাবোঁ সেইটো কাৰণে ফুলটো ফুল মানে এনেকুৱা বস্তু ফুলটো য'তেই নাথাকক কিন্তু সৌন্দৰ্যটোৱে বেলেগ সেইটো কাৰণে মানুহে ফুল ভাল পায় কিন্তু বেলেগে ভাল পায় নে নেপায় নেজানো কিন্তু মই ভাল পাওঁ বহুত ভাল পাওঁ সেইটো কাৰণে য'তেই ফুল নাথাকক এবাৰ হ'লেও গোন্ধ ল'মেই কিন্তু মোৰ ঘৰত যদি সেইজোপা ফুল নাথাকে মই আনি দি ৰুই ৰুই মোৰ বাগানত ৰুই দিওঁ মানে তেনেকুৱা আৰু ফুল আ আঁকো আঁকি আকৌ ৰং কৰোঁ তাৰপিছত ফুলটো মানে য'তেই নাথাকক কিন্তু পৰি তাত মানে সেইটো পৰিৱেশেই ভাল কৰি উঠে সেইটো কাৰণে মানে আমাৰ ঘৰত এখন যোনেই ফুল ভাল পায় সিহঁতে মানে এখন এখন সৰু সুৰা হ'লেও এখন গাৰ্ডেন থাকিব নোৱাৰিলেও এখন সৰু সুৰাকৈ ফুলৰ বাগিচা ৰুই লয় মোৰো সেনেকুৱা এখন মোৰ বাগিচা আছে তাত নানান ধৰণৰ ফুল ৰুওঁ তাৰপিছত আৰু ফুল মৰহি যোৱা পিছত আকৌ এজোপা ফুল যাতে যাতে আকৌ ফুলে কেতিয়া ফুলে ফুলজোপা মৰহি গ'লে কিবা এটা পৰিৱেশ এটা হেৰি হয়নে